হেল্ল' হয় ছাৰ মই মগনে কৈছিলোঁ হয় ছাৰ মোৰ আপোনাৰ অলপ কথা আছিলে আপোনাৰ লগত হয় ছাৰ মোৰ অলপ হাজিৰা কথাও আছিলে আৰু ছাৰ সময়ৰ মানে আপোনাৰ এতিয়া ঠাণ্ডাৰ দিনো পৰিছে ছাৰ হয় বাগানলৈ অহা যোৱা অলপ দিগদাৰ হয় আপোনাৰ সন্ধিয়াও জলদি হয় ৰাতিপুৱা সূৰ্য্য সূৰ্য্যও দেৰিকৈ ওলায় আৰু ঠাণ্ডাৰ কাৰণে অলপ কামৰো কষ্ট অহা যোৱা দিগদাৰ চাইকেল লৈ আহিবলগা লয় ঠাণ্ডাখনত

ছাৰ মোক লাগিছিল অলপ মানে অলপ কামটো কমাই অলপ মানে কামৰ সময়টো কমাই লোৱা হয় কমাই দিয়া হয় আৰু ছাৰ অলপ মানে হাজিৰাৰ কথা হাজিৰাৰো ছাৰ আপোনাৰ অলপ মানে কমি কমি যায় মানে আপোনালোকে দুশকৈ দিয়ে বেলেগ জাগাত য'ত কৰিছোঁ তাত তিনিশকৈ দিয়ে অলপ হাজিৰাৰো

নাই ছাৰ হ'লেও আজিকালি যিহে বস্তুৰ দাম আলুৰ কে জি প আলুৰ কে জি ত্ৰিছ টকা পিয়াজৰ আশী টকা ঘৰ চলিব ঘৰ চলিবলৈ দিগদাৰ ছাৰ হয় অলপ মিলাই দিব পৰা হয় আপোনাৰ ধৰক ঠাণ্ডাও ঠাণ্ডাৰো দিন হৈছে ঠাণ্ডাৰ দিনো পৰিছে ঠাণ্ডাও পৰিছে অলপ টাইমটো কমাই লোৱা হয়

ছাৰ অলপ হাজিৰাটো অলপ বঢ়াই দিয়া হয় এতিয়াটো আমাক ছাৰ আপুনি দুশ দুশকৈ হয় বেলেগেটো তিনিশকৈ দি আছে আপুনি তাকে মিলাই মেলি কিবা এটা ছাৰ আৰু অলপ মিলাই মেলি হ'ব ছাৰ দুশ আশীকৈ দিব আৰু দিয়ক ঠিক আছে দিয়ক ধন্যবাদ হয় হয়